হেল্ল' কওকচোন অঁ অঁ আছে আছে কটনৰ কালাৰ কি অঁ অঁ আছে বাৰু সেইখিনি পাব আৰু কিবা লাগিছিলে এইটো এইটো মোৰ পূৰা পিঅ'ৰ কটনেই আছে মানুহে লৈ আছে ভাল পাইছে যি যি কিনিছে আৰু কাষ্টমাৰ বহুত আহিছে কটনৰ কাপোৰ কাৰণে নিশ্চয় নিশ্চয় আপুনি পাব আৰু কিবা লাগিছিল নেকি ভাল ভাল আহিব আপুনি চাব আৰু মানে কি আছে বস্তুটো কোনটো পচন্দ হয় কেনেকুৱা ফুল ফুল লাগে কেনেকুৱা এম্ব্ৰইদাৰীৰ লাগে আপুনি ধুনীয়াকে বুজি পাব সৰুও আছে ডাঙৰ আছে আছে আছে চব চব ব্ৰেণ্ডৰে আছে আপুনি যিটো লাগে চব পাব

অঁ অঁ ঠিকে আছে আৰু এতিয়া আকৌ নতুনকৈ আহিছে শুৱালকুছিৰ পৰা আহিছিলে পাট মুগা ধুনীয়া আহিছিল ছেট অঁ অঁ চব আছে আমাৰ শুৱালকুছিৰ পৰা আহিছিলে এইটো আমাৰ

আহিব আহিব কোনযোৰ অঁ মুগাৰ এইটোত আপুনি আপুনি যদি লয় আপোনাৰ চাৰি হেজাৰতে দিব পাৰিম আৰু আহিব আহিব ঠিক আছে